হেল্ল' নমস্কাৰ মই দীপাংকৰ ফুকনে ক'লো কোনে ক'লে হয় হয় কওকচোন অঁ দাদা ৱাই ফাইটো কেতিয়াৰ পৰা কাম কৰা নাই আপুনি ৰুমত সোমোৱাৰ পৰাই কৰা নাই নে এতিয়া কৰা নাই হয় হয় মই দাদা টেকনিচিয়ানক মাতিছোঁ বাৰু মই পঠিয়াই দিছোঁ বাৰু আপুনি অকণমান সময় ৱেট কৰক তাৰ বাবে আপোনাৰ ৱাইফাইটো কাম কৰা নাই তাৰ বাবে দুখিত আপুনি অলপ সময় তেনেকৈ থাকক ৰুমতে আমি ব্যৱস্থা কৰি আছোঁ ঠিক আছে অঁ মই আমাৰ আমাৰ হোটেলৰ ষ্টাফক পঠিয়াই দিছো বাৰু যদি তেওঁলোকে ঠিক কৰিব নোৱাৰে আমি টেকনিচিয়ান মাতি আমি অতি সোনকালে কৰাইছো দিছোঁ আৰু কিবা নাই অল্টাৰনেটিভটো তেনেকুৱা একো সুবিধাটো নাই বৰ্তমান সময়ত অঁ নাই বাৰু অকমান সময় ৰখক আপুনি কাইণ্ডলি পাঁচ দছ মিনিট ৰখক তাৰপিছত আমি এইটো ঠিক কৰাই দিছোঁ আৰু কিবা অসুবিধা পাইছে নেকি আপুনি অঁ ঠিক আছে ঠিক আছে আপোনাৰ অসুবিধাটো বুজি পাইছোঁ বাৰু আগতেতো আচলতে তেনেকুৱা অসুবিধা হোৱা নাছিলে ত' এতিয়া কি কাৰণে ৱাই ফাইটো হোৱা নাই মই বাৰু পঠিয়াই দিছো বাৰু আমাৰ হোটেল ষ্টাফক ঠিক আছে আপুনি ৰুমতে আছেনে বৰ্তমান এতিয়া অঁ বাকী সুবিধাবিলাক আপুনি পাইছেনে বাৰু বাথৰুম টয়লেটৰ গোটেই সুবিধাবিলাক পাইছে নহয়

ঠিক আছে ঠিক আছে মই পঠিয়াই আছোঁ বাৰু ৰুম ৰুম নাম্বাৰ কিমান ক'লে আপোনাৰ ছিক্স ঠিক আছে খানাৰ ব্যৱস্থাটো আছে বাৰু ব্ৰেকফাষ্ট আছে লাঞ্চটোতো আমি দিয়া হয় আমাৰ হোটেলৰ ফালৰ পৰাই হয় হয় ডিনাৰ কাৰণে আছে আপুনি অৰ্ডাৰ দিব পাৰে বাহিৰৰ পৰা আপোনাৰ এলকহলৰ বাহিৰে বাকীবিলাক বাৰু পাৰিব এলকহলটো আমি ইয়াত এলাও নকৰোঁ ঠিক আছে অঁ অ আৰু পেট এলাও নহয় ঠিক আছে হা হা ঠিক আছে